হেল্ল' হেল্ল' অ' এই মই এজন গ্ৰাহকে কৈছিলোঁ এইটো লাহন গাঁৱৰ পৰা আপুনি লখিমপুৰ গাৰ্লছ ৰোডৰ মানে গামখাৰু দোকানখনৰ এইটো হেৰি নহয় জানো বাইদেউ অ অ অ অ অ হয় হয় হেৰি মোৰ মানে কথা কেইটামান আছিলে আপোনাৰ লগত বাইদেউ হেৰি তাৰমানে মোৰ ছোৱালীজনীৰ বিয়া ঠিক কৰিছোঁ আৰু কথা হ'ল কি মানে এইটো ছোৱালীজনীৰ কাৰণে বিশেষ মানে এই পাট কাপোৰ আৰু অলপ মানে মুগা কাপোৰৰ বস্তুৰ লগতে আৰু মানে ধৰি লওক এই মাননীৰ কাৰণে কিছুমান ধৰি লওক বিভিন্ন ধৰণৰ মানে অলপ কাপোৰ দৰকাৰ হৈছিল হেৰি পাম নহয় চাগৈ অ হয় হয় হয়

অঁ হয় হয় অঁ নাই মই মানে ধৰি লওক এইটো আপোনাৰ দাম দামৰ কথাটো নাই ধৰি লওক মই আপোনাৰ দোকানত জানো যে বস্তুবিলাক ভালেই পোৱা যায় সেইটো কাৰণে ধৰি লওক এই দামৰ কথা নাই মই মানে কথা হ'ল কি অৰিজিনেল মুগা আৰু পাট কাপোৰ মানে বিলাক পালেই হ'ল আৰু বাকীতো পামনে পাম নহয় চাগৈ আৰু ধৰি লওক অন্য কাপোৰবিলাক অঁ অঁ আৰু হেৰি নহয় আপোনাৰ দোকান কিমান সময়ৰ পৰা কিমান সময়লৈ খোলা থাকে

অ দহমান বজাত নে অঁ হয় হয় হয় এই আপুনি মানে ধৰি লওক বা ভাল বস্তু মানে দিলে মোৰ ভাল হয় কাৰণ কেলৈ মোৰ মানে ছোৱালীৰ কথা আছে নহয় অঁ অঁ ঠিক আছে ঠিক মই এটা কালিলৈ ন বজাত নোৱাৰিলেও দহটা বজাৰ পাছত ঠিক আপোনাৰ দোকান মানে পামগৈ নিশ্চয় অঁ থ্যেংক ইউ থ্যেংক ইউ